মই ফিজিকেল কিতাপ আৰু ইলেক্ট্ৰনিক সংস্কৰণৰ ভিতৰত ফিজিকেল কিতাপ পঢ়িবলৈ অধিক ভাল ভালপাওঁ কিয়নো এই কিতাপসমূহ ব্যৱহাৰ কৰিবলৈ অধিক সহজ হয় নিজে হাতত লৈ পেলাই পঢ়াৰ যি মাদকতা সেইটো মই ব্যক্তিগতভাৱে বেছি পচন্দ কৰোঁ ইলেক্ট্ৰনিক সংস্কৰণৰ ক্ষেত্ৰত যিসমূহ মাধ্যম থাকে সেইসমূহ সাধাৰণতে মনোযোগৰ ক্ষেত্ৰত অসুবিধা প্ৰদান কৰে তাৰ বিপৰীতে যিসমূহ ফিজিকেল কিতাপ সেই সেই ফিজিকেল কিতাপসমূহৰ ক্ষেত্ৰত তেনেকুৱা মনোযোগৰ ক্ষেত্ৰত মনোযোগ ভংগ কৰিব পৰা উপাদানসমূহ তেনেই সীমিত হয় গতিকে ফিজিকেল কিতাপ পঢ়িবলৈ মই অধিক ভালপাওঁ আৰু অডিঅ' বুক মই শুনিছোঁ এই অডিঅ' বুক সমূহেও বিভিন্ন কিতাপৰ জ্ঞান অৰ্জন কৰাত বহুধৰণে সহায় কৰে অডিঅ' ফোনৰ দ্বাৰা বিভিন্ন কিতাপৰ জ্ঞান আমি অতি কম সময়ৰ ভিতৰতে শুনি পেলাই আয়ত্ত্ব কৰিব পাৰোঁ